মই মাজুলীৰ বিভিন্ন সত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ যেনে আৰু দক্ষিণপাত আৰু এখন সত্ৰ হ'ল চামগুৰি এই তিনিখন সত্ৰতে মই বিশেষ ভাৱে পৰিদৰ্শন কৰিছিলোঁ সত্ৰত এখন সোণৰ নাও দেখা পালোঁ নাওখন ইমান সুন্দৰকে বনোৱা আছিল আৰু নাওখনৰ বিষয়ে জানিলে সেই নাওখন এটা সময়ত ব্ৰহ্মপুত্ৰই দান কৰিছে বুলি কোৱা শুনিলো এইটো এটা বৰ আচৰিত কথা আৰু দ্বিতীয়তে সামগুৰি সত্ৰলৈ গ'লোঁ চামগুৰি সত্রত এই মুখাৰ যিটো তাত শিল্প এই মুখা শিল্প দেখি সঁচাকৈয়ে অভিভূত হ'বলগীয়া দৃশ্য যেনে ৰাৱণৰ মুখা কুম্ভকৰ্ণৰ মুখা বগলী মুখা আৰু বিশেষকৈ অঘা সুৰ অৰ্থাৎ সৰ্পৰ যিটো নিৰ্মাণ কাৰ্য আৰু সৰ্প তেনেদৰে ৰাসত তাত ৰাসো চালোঁ আৰু ৰাসত যেনেধৰণৰ সৰ্পৰ যিটো ক্ৰীড়া সৰ্পৰ যিটো অঁ

পৰিচালনা সঁচাকৈ বৰ অভিভূত হ'বলগীয়া সৰ্পটো ওলাই আহি এটা গৰখীয়া ল'ৰাক গিলি পেলোৱাৰ যিটো দৃশ্য সেইটো সঁচাকৈ চাই দৰ্শকবোৰ আনন্দত আপ্লুত হয় আৰু তেনেকৈ আচৰিতো হয় আৰু ইয়াৰ পিছতে গ'লোঁ আৰু দক্ষিণপাট সত্ৰলৈ গ'লোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ এই দক্ষিণপাট সত্ৰত ৰজাদিনীয়া কিছুমান বাচন বৰ্তনকে আদি কৰি বহুত বস্তু দেখা পালোঁ কিন্তু তাত এগছি বন্তি জ্বলি প্ৰজলিত হৈ আছে আজি সত্ৰখন প্ৰতিষ্ঠা কালৰ পৰা প্ৰায় তিনিশ বছৰ ধৰি সেই বন্তিগছ নুমুৱা নায় অহৰ নিশে দলিয়া আৰু বন্তি গছ ৰুমত জ্বলি আছে সেই ৰুমটোৰ ভিতৰত কেৱল বন্তি প্ৰজলক যিজন

নামঘৰীয়া সেই নামঘৰীয়া জনেহে প্ৰৱেশ কৰিব পাৰে কাৰণ কোনো মানুহ তাত প্ৰৱেশ কৰিব নোৱাৰে অৰ্থাৎ প্ৰৱেশ কৰিবলৈ সাহস নকৰে কিয় এই প্ৰশ্নটো কিয় প্ৰশ্নটো সোধাত নামঘৰীয়া যদি ইয়াৰ উত্তৰত কৰিছিল যে ইয়াত সম্পূৰ্ণ বগা ৰঙৰ এহাল সৰ্প আছে যোৰীয়া সৰ্প এই সৰ্পযোৰ তেখেতে বন্তি লগাবলৈ যাওঁতে সদায় দেখা পাই এই সৰ্পযোৰ এতিয়াৰ নহয় এই ৰাজভঁৰাল যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা সেই সৰ্পযোৰ তাত বসবাস কৰি আছে কিন্তু সাধাৰণতে মানুহে দেখা পোৱা নাযায় নামঘৰীয়াজনে বন্তি জ্বলাওঁতে প্ৰায়ে দেখা পায় আৰু ইমানখিনি তাত সম্পদ আছে সোণ ৰূপ হীড়াৰ পৰা ধৰি বহুত সম্পদত ভৰ্তি হৈ আছে ৰাজভঁৰালত কিন্তু ৰাজভঁৰালতটো তেনেকুৱা ধৰণৰ বিশেষ তেনেকুৱা কোনো সংৰক্ষণ নাই দৰ্জা তেনেকুৱা বিশেষ ধৰণৰ লোহাৰ দৰ্জা নহয় সাধাৰণ কাঠৰ দৰ্জা এখন আছে যিটো কাৰণে হয়তো চোৰে নিওঁ বুলিলে ৰাতিৰ ভিতৰতে সকলো বস্তু নিব পৰা সুবিধা আছে কোনো ধৰণৰ তাত লোহাৰ বা তেনেকুৱা ধৰণৰ প্ৰৱেশ কৰিব নোৱাৰা তেনেকুৱা বিশেষ কোনো প্ৰটেকশ্যন নাই কোনো সংৰক্ষণ নাই ইচ্ছা কৰিলে কোনো এজন চোৰে ৰাতি গৈ সেই কাঠৰ দৰ্জা বা বেৰ এখন ভাঙিও তাৰ ভিতৰত প্ৰৱেশ কৰি সকলো সোণ ৰূপৰ বস্তু লৈ যাব পাৰে কিন্তু এটা কাৰণেই কোনো সাহস আজিলৈকে কৰিব পৰা নাই বা তাৰ বস্তু এপদো চোৰ কৰিব চোৰ কৰিব পৰা নাই যিহেতু সেই সৰ্পহালেই তাৰ ৰখীয়া বুলি কৈছে কোনোবাই যদি বেয়া মনুভাৱত তাত সোমালেই সেই সৰ্পৰ দংশনত হয়তো তেওঁ জীৱন ত্যাগ কৰিব লাগিব তেনেকুৱা ঘটনা আগত ঘটিছে বুলি নামঘৰীয়া এজনে প্ৰকাশ কৰিছে সেইকাৰণে হয়তো কোনো মানুহে তাত তেনেকৈ অসৎ মনুভাৱলৈ প্ৰৱেশ কৰা নাই বা বস্তু চাবহে পাৰিব তাৰ প্ৰতি মোহ কৰি বা তাৰ বস্তুৰ ওপৰত আমাৰ ইচ্ছা কোনো কৰিব নোৱাৰে